অঁ বাইদেউ কি কৰিছে ভালনে ভালেই ভালেই হেৰি আকৌ মই কথা এটা সোধোঁ বুলি বুলি ফোন কৰিলোঁ মই বোলো হেৰি এই আপোনালোকৰ পৰা যে গাখীৰবোৰ যে আনোঁ মানে প্ৰত্যেকবাৰে ভালেই পাওঁ বাৰু লৈ ভালেই পাইছোঁ গাখীৰবোৰ কিন্তু মানে কি কালি অকমান মানে গাখীৰটো বৰ ভাল ভাল নাহিলে মানে কি হ'ল অকমান পানী পানী হ'ল অঁ অঁ পনীয়া পনীয়া যেন লাগিল মই বোলো তাকে সুধি চাওঁচোন আপোনাক ও ও ও ও ও ও নাই নাই এইকেইদিন বা আগৰকেইদিন বাৰু মই ভালেই পাইছোঁ দেই এই গাখীৰটো কিন্তু মানে কি অকল এই অঁ ও ও ও ও ও তাকে অঁ অঁ তাকেই বাৰু মই বোলো সেইটোকে আপোনাক বোলো কৈ দিওঁচোন বোলো হেৰি আকৌ সেইটো কথাকে মই বোলো আপোনাকে ফোন এটা কৰি কৈ দিওঁ কথাটো বোলো হেৰি কালি গাখীৰখিনি অকণমান ভাল নেপালোঁ ফাটি ফাটি অহা নিচিনা লাগিলে আৰু পানী পানী নিচিনা লাগিলে মই বোলো কিহৰ কাৰণে ও ও হ'ব পাৰে সেইটো হয় বাৰু হেৰি আকৌ হয় বাৰু কেতিয়াবা তেনেকুৱা তথাপিও বোলো কথাষাৰ কৈ দিওঁচোন বোলো কেতিয়াবা বাৰু হয় তেনেকুৱা হেৰি গৰমৰ কাৰণেও হয় আৰু কেতিয়াবা সেই টেমাবোৰ লেতেৰা হৈ থাকিলেও হয় বাৰু গাখীবোৰ মানে টেমাতে বেয়া হৈ যায় সেয়া আৰু মই বোলো তথাপিও আপোনাক কৈ দিওঁচোন আপুনি বাৰু নেজানিব কথাটো বেলেগেহে দিব আহে আৰু সেইটোকে বোলো আপোনাক বোলো জনাই দিওঁ অঁ অঁ তাকে ও অঁ অঁ হ'ব বাৰু সেইটো কথা মই বোলো তাকে কৈ দিওঁ সেইটো কথা হেৰি আকৌ নেক্সট টাইমটো তেনেকুৱা নহ'ব আৰু নহ'ব চাগে সেয়া সেইটো কথা ঠিক আছে বাৰু দিয়ক আপুনি অঁ অঁ অঁ অঁ